হেল্ল' অঁ অঁ ছাৰ মই এই আমৰিখোৱাৰপৰা কৈছিলোঁ অঁ মোৰ মানে যোৱাকালি এই নলবাৰীৰপৰা আহি থাকোতে মানে সৰ্থেবাৰীত মানে গাড়ীত যেতিয়া নামো মোৰ বেগটো যেতিয়া চাওঁ মানে বেগটোতো নাই গতিকে ছাৰ এটা কমপ্লেইন দিব লাগিছিল এতিয়া এজাহাৰ এখন দিব আহিছিলোঁ মই আপোনাৰ ইয়াতে এ কি কৰিব লাগিব ছাৰ মই মই এই আহিছোঁ ছাৰ

মোৰ এই সৰ্থেবাৰীত যেতিয়া গাড়ীৰপৰা নামো মানে তাততো চাওঁ যে মানে ডিকিত বেগটো নাই গাড়ীৰ ভিতৰত মই হেণ্ডিমেনকো সুধিলোঁ এই মানে ড্ৰাইভাৰকো সুধিলোঁ নাই তেওঁলোকে গ'ম নাপায় বোলে এতিয়া সেইকাৰণে মানে এজাহাৰ এটা দি দিওঁ মোৰ ঘৰ আছিল আমৰিখোৱাত আমৰিখোৱা হয় জিলা বৰপেটা পৰে মোৰ দেউতাৰ নাম চন্দ্ৰমোহন দাস দিয়ক মই নলবাৰীৰপৰা আহিছিলোঁ হ'ব দিয়ক ছাৰ মই এই গৈ আছো দিয়ক পাইছোঁৱেই